খেলত সফলতা আৰু বিফলতা থাকেই কিন্তু খেলত সফলতা লাভ কৰা প্ৰত্যেকজন খেলুৱৈয়ে তেওঁলোকে বেছি অহংকাৰী হৈ পৰিব নেলাগে আৰু তেখেতসকলে যে মই বহুত পাৰিলোঁ সেইটো কথা ভাবিব নেলাগে তেখেতেসকলে যিমান পাৰি আৰু চেষ্টা কৰি যাব লাগে আৰু বিফলতাৰ যিসকল সন্মুখীন হয় তেওঁলোকেও দুখ কৰিব নেলাগে কিয়নো বিফল হৈহে মানুহে সফল হ'ব পাৰি বিফলতাত অসন্তোষ কৰিব নেলাগে বিফলতাই খেলত বেছি ভাল প্ৰদৰ্শন কৰাত সহায় কৰে বুলি মই ভাবোঁ কিয়নো বিফল হ'লেহে তেতিয়া মনত এটা দৃঢ় বিশ্বাস হয় যে মই আগলৈ আৰু ভাল খেলিব লাগিব এতিয়া আমি লাভলীনা বৰগোহাঁইকে চাব পাৰোঁ তেখেতেওতো প্ৰথমতে ইমান ভাল খেলিব পৰা নাছিলে তেখেতেওতো হাৰিছিলে তাৰপিছত তেওঁ এগৰাকী ভাল বক্সাৰ হ'লগৈ এতিয়া তাৰ উপৰি আমি হিমা দাসৰ কথা চাব পাৰোঁ হিমা দাসেওতো প্ৰথম দৌৰোঁতেও তেখেতে বহুতো বাধাৰ সন্মুখীন হৈছিলে তেখেতেও বহুত পিছ পৰি গৈছিলে হাৰিছিলে কিন্তু তেওঁৰ মনৰ যি সাহস সেই সাহসৰ বলতেই আজি তেওঁ এগৰাকী ডি এছ পি হ'বলৈ সক্ষম হৈছে তাৰ উপৰি আমি শিৱ থাপাৰ কথাও চাব পাৰোঁ শিৱ থাপাও প্ৰথমতেও তেওঁ চাগৈ খেলিবলৈ ইমান নোৱাৰিছিলে তেওঁ চাগৈ হাৰিছিলে কিন্তু তেওঁ হাৰ মনা নাছিল গতিকে সেই বিশ্বাসটো মানুহৰ মনত থাকিব লাগে তাৰ উপৰি আমি নীৰজ চোপ্ৰাৰ কথাও চাব পাৰোঁ নীৰজ চোপ্ৰাও ভাল এগৰাকী জেভলিন থ্ৰোৱাৰ আছিল তেখেতেও ভাল আগতে জেভলিনডাল মাটিত চাগৈ খুচিবও পৰা নাছিলে কিন্তু তেখেতোতো এগৰাকী ভাল খেলুৱৈ গতিকে মানুহে এটা কথা মনত ৰখা উচিত যে খেলত বিফল হ'লেও দুখ কৰিব নেলাগে আৰু বেছি নেক্সট বাৰত কেনেকৈ ভাল প্ৰদৰ্শন কৰিব পাৰোঁ তাৰ ওপৰতহে গুৰুত্ব দিব লাগে